কালি মই এটা ফেন্সী বজাৰত এটা কূৰ্তি কিনিলোঁ ইমান কম দামত পালোঁ মাথো ডেৰশ টকা আৰু সেই কূৰ্তিটো আজি পিন্ধিলোঁ ইমান ধুনীয়া কটনৰ কাপোৰ সেইটো পিন্ধি খুব ভাল লাগিল খুব আৰামদায়ক কাপোৰটো কম দামতে বহুত আৰামদায়ক কাপোৰ পাইছোঁ মই